সেইবোৰ আপোনাৰ থাউজেন থাউজেনকে ললে অলপ কম বেছি হ'ব আৰু নাই ইমান কমতটো দিব পৰা নাযাব নাই আমাৰ এইবোৰ লৈ আহা হয় ন বাহিৰৰ পৰা চ' ইমান কমত দিব পৰা নাযাব অলপ কম হ'ব আৰু লাষ্ট মই চাৰে আঠশ পাৰিম আৰু তাতকৈ কমত নোৱাৰো নাই মই চাৰে আঠশয়ে পাৰিম আৰু লাষ্ট আৰু কমাব নোৱাৰি আপোনাৰো থাকিব আমাৰো থাকিব তেতিয়াহে নহ'লে আমাৰ লষ্ট হ'ব নাই নাই লাষ্ট চাৰে আঠ নাই মই লাষ্ট চাৰে আঠশ পাৰিম আৰু তাতকৈ কমত দিব নোৱাৰো আৰু আপুনি কোৱা কাৰণে কৈছোঁ আৰু আপুনি ৰেগুলাৰ কাষ্টমাৰ কাৰণে সেয়া আপোনাৰতো বেছি হ'ব আৰু অলপ বেছি হ'ব আপোনাৰ সেয়া আপোনাৰ সেয়াটো আৰু বেছি হ'ব হাজাৰ নাই সেয়াটো আপোনাৰে নাই সেয়াটো আপোনাৰে আপুনি হাজাৰৰ ওপৰত আৰু আপোনাৰ ফিফটিন হানড্ৰেদৰ পৰা ষ্টাৰ্ট হ'ব নাই আমি সেইটো ইমান কমতটো দিবই নোৱাৰো বাৰু কিন্তু এইটো আপুনি ল'লে চাৰে আঠশত পাৰিম আৰু লাষ্ট চিক্স হাণ্ড্ৰেডত আপুনি জিন্চ নাপাব ইয়াতে মোৰ হেৰিয়াত আপুনি চিক্স হাণ্ড্ৰেডত নাপাব চিক্স হাণ্ড্ৰেডত আপোনাৰ এই একদম যোনবোৰ আপুনি ধৰক এনে ইউজ কৰা হেৰিবোৰ পাব আৰু বাকী এনে আপুনি জিন্চ নাপাব চিক্স হাণ্ড্ৰেডত হয় হয় চাই ল'ব পাৰে আপুনি হয় হয়